পৰিধান ক্লথ ষ্ট'ৰ হয় মোৰ মানে ওৱিনটাৰৰ কাৰণে মানে মই ট্ৰেভেল কৰিম এইবাৰ মোক কেইটামান মানে কাপোৰৰ দৰকাৰ হৈছিল মোৰ ফেমিলিৰ কাৰণে আপোনালোকৰ তাত মানে

হয় হয় মানে মোক আপোনাৰ পিটাৰ ইংলেণ্ডৰ এটা জেকেট লাগিছিল মই আপোনাৰ থ্ৰী থাউজেণ্ড মানৰ জেকেট মানে পিটাৰ ইংলেণ্ডৰে লাগিছিল বাৰু

হয় হয় অঁ হয় হয় হেন্দগ্লভছ চেনগ্লভছো এভেইলেবল আছে ন হয় হয় অঁ আপোনাৰ আৰু লেডিজৰ কাৰণে মানে চুৱেটাৰো লাগিছিল

হয় এনেই হয় হয় প্ৰাইজ কেনেকুৱানো

হয় হয় মানে মোক গোটেই ফেমিলিৰ কাপোৰখিনি আপোনাৰ দহ বাৰ হাজাৰ টকাৰ ভিতৰতে লাগিছিল মানে মই ধৰক সাতটা বজাত আপোনালোকৰ কেইটালৈকে খোলা থাকে থাকে ন একোটো চেল চলি থকা নাই চাগে আপোনালোকৰ টেন পাৰ্চেণ্ট হয় বাৰকোট ল'লে একো এক্সট্ৰা ডিছকাউণ্ট নাই নেকি

হয় হয় মই বাৰু আজি আপোনাৰ ছয়টা সাতটা আঠটা মান বজালৈ যাম চাগে মানে মই ডিউটিত আছোঁ বৰ্তমান বাহিৰে বাহিৰে যাম আৰু একেলগে গোটেইখিনি হয় হয় হয় হয় হয় হয় হয়

বাৰু চাই লওঁ পাৰিলে বাৰু হ'ব বাৰু তেনে মই আঠটা মান বজাত যাই আছোঁ দিয়ক হাঁ বাৰু থেংক ইউ